অঁ এই এই হেৰি হয়নে ৰশ্মি হয় নাই অঁ অঁ অঁ অঁ এই হেৰি হ'ল ঐ এই কি বুলি কয় এই ডিষ্ট্ৰীক্ট মিউজিয়ামত কিবা প্ৰগ্ৰেম এটা আছে খবৰ দিছিলে নি এই যাবি নেকি মই যাম বুলি ভাবিছোঁ তই এটা কাম কৰিবিচোন এই বাকী কাক কাক মাতিছে খবৰ এটা ল'ব পাৰিবিনে

অঁ ৰহ মই হেৰি কৰি লওঁ বাকী আৰু দুটামান আছে নহয় সিঁহতক খবৰ খাতিটো লৈ লওঁ সিহঁতি যাব নে নাই তেতিয়া এটা কাম কৰিবি তহঁতৰ লগত তোৰনো কেইটা মইতো অকলে আছোঁ মোৰ গাড়ীত আৰু চাৰিটা যাব পাৰিবি তহঁতি অঁ অঁ চাৰি অঁ তই এটা কাম কৰিবি মোৰ তালৈকে তহঁতি গুচি আহিবি যোনকেইটা যাৱ আৰু যদি তাৰ গাড়ীটো যদি কোনোবা যায় যাব পাৰিব কোনো কথা নাই খালি মানে সেই টাইমতে খালি টাইমবোৰ তহঁতি দেৰি নকৰিবি হিহঁতকো ক'বি টাইমত আহিবলৈ অঁ তাই যদি সোনকালে আহিবলৈ ক'বি দেই অঁ কিন্তু দেই অঁ অঁ ভালে হ'ব আৰু তহঁতি এটা কাম কৰিবি গাড়ী লৈ লগতে একেলগে যাম একেলগতে বুলি লৰালৰি কৰি ওলাব ক'বি আৰু মুঠতে একেলগে যাম প্ৰগ্ৰেমটো ভাল হ'ব চব একেলগে মানে গ'লে ভাল হ'ব গোটেইখিনি অঁ ভালে হ'ব দে ঠিক আছে দে ওলাবি তেতিয়াহ'লে মোক ফোন কৰিবি দেই অঁ হ'ব দে অঁ হ'ব দে ফোন কৰিবি দে অঁ অঁ